মাছ ধৰাটো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি তুলিবলৈ চৰকাৰৰ সমৰ্থনৰ অবিহনে কেতিয়াও সম্ভৱ নহয় চৰকাৰৰ সমৰ্থনৰ অবিহনে কেতিয়াও এজন সাধাৰণ কৃষকে মাছ ধৰাটো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি তুলিব নোৱাৰে চৰকাৰৰ পৰা প্ৰথমতেই চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে এটা ফিচাৰী দৰকাৰ বা এটা পুখুৰী দৰকাৰ হ'ব যাৰ জৰিয়তে আমি মাছখিনি তাত পুহিব পাৰি ইয়াৰ উপৰিও চৰকাৰে যাতে মাছৰ পোনাৰ ব্যৱস্থা কৰি দিয়ে যি পোনাৰ দ্বাৰা আমি মাছ লালন পালন কৰি বজাৰত বিক্ৰী কৰি আমি স্বাৱলম্বী হ'ব পাৰিম গতিকে চৰকাৰে যাতে সেই পোনাসমূহৰ ব্যৱস্থা কৰি দিয়ে আৰু সপ্তাহত সেই পোনাখিনিক খুৱাব পৰাকৈ দানাৰ যাতে চৰকাৰে ব্যৱস্থা কৰি দিয়ে তাৰ প্ৰতিও চৰকাৰ দায়বদ্ধ হ'লে এজন খেতিয়ক এজন খেতিয়কে মাছ ধৰাটো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি ল'বলৈ সুবিধা হ'ব